অঁ অঁ অঁ অঁ অঁ আছে এই তিনিবিঘামান আছে এতিয়া চাহপাতৰ দামেই নিদিয়া হ'ল

অঁ অঁ অঁ সেইকাৰণে এতিয়া দৰৱ মানি পাতটো ছিঙিব চিঙি মই তেনেকৈ পঁচিশ টকানে দছ টকা এনেকৈ নহ'ব দাম দিয়া নাই কাৰণে কিনাই নাই আৰু অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ আচ্ছা আচ্ছা হা দাম দিলেহে এই তেনেকেই অঁ তাকে খেতি বাতিও কৰি আছে সময় নাই অঁ অঁ সেইটো কৰিলেহে অঁ অঁ হ'ব